কালি লগৰটোৰ ভায়েকৰ দোকানৰপৰা চাৰ্জাৰ এডাল আনিছিলোঁ চাৰ্জিং বহুত ভাল হয় মোৰ আগৰ চাৰ্জাৰডাল বেয়া হৈ যোৱাৰ কাৰণে নতুনকৈ আনিলোঁ এতিয়া ৱাৰেণ্টি পিৰিয়ডো আছে যদি কেনেবাকৈ আকৌ বেয়া হয় তাৰ দোকানৰপৰাই কিনিব লাগিব এতিয়া চাৰ্জাৰডাল গৰমো হোৱা নাই বহুত ভাল ফাষ্ট চাৰ্জিং হৈছে কিন্তু চাৰ্জাৰডাল